বৰ্তমান মই এগৰাকী ছাত্ৰীহে গতিকে মই চাকৰি নাই কৰা পঢ়া শুনা পঢ়ি আছোঁ মই এতিয়া গুৱাহাটী কমাৰ্চ কলেজৰ পৰা কমাৰ্চ ষ্ট্ৰীমত পঢ়ি আছোঁ মই এতিয়া এইচ এচ ছেকেণ্ড ইয়েৰ মানে নেক্সট বছৰ আৰু ব'ৰ্ডচ দিম আৰু চ' মই কমাৰ্চ ষ্ট্ৰীমটো লৈছো কাৰণ মোৰ তাতে বহুত ইণ্টাৰেষ্ট আছে মানে বিজনেচৰ ৰিলেটেড একাউঞ্চৰ ৰিলেটেড মানে বিজনেচটো কেনেকে কেটাৰ কৰিব মানুহক কেনেকে কি দিব সেইটো মানে য'ত ইণ্টাৰেষ্ট আছে তাতে লৈছোগে আৰু ভৱিষ্যতে ভাবিছোঁ যে চাকৰি মানে তাতে এটা এচ'ছিয়েট প্ৰফেচৰ হৈ পেলাই তাতে পঢ়াব পাৰো সবকে গতিকে মই কমাৰ্চ ষ্ট্ৰীমটো লৈছো মানে বিজনেচৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে চ' মানে কেনেকে কি কি কৰে মানে বহুত বহুত মানে এট্ৰাক্টেড লাগে আৰু মানে বহুত ফৰ্মচ অফ অৰ্গেনাইজেশ্যন আছে কেনেকে কৰিব পাৰে কেনেকে বিজনেচটোক আমি মেনেজ কৰিব পাৰোঁ মেনেজমেণ্ট আছে কিবা মেনেজমেণ্টৰ লাইনত যাব বিছাৰিছোগে মানে একদম ধুনীয়াকে মানে একদম বহুত মানে ক'বলৈ গ'লে কেইটামানৰ এনেকুৱা লাগিব পাৰে যে বেলেগ বেলেগ সবৰে বেলেগ বেলেগ ইণ্টাৰেষ্ট থাকে কিছুমানৰ হয়তো বিজনেচত ইণ্টাৰেষ্ট নাথাকিব পাৰে কিছুমানৰ আছে মানে এজ এ চাবজেক্ট হিচাপে যোনটো আপুনি বহুত ইণ্টাৰেষ্ট ভাবে যোনটো ভাল পাবে সেইটো পঢ়িও ভাল লাগে হয়নে গতিকে মই এতিয়া এইচ এচ এইচ এচ ছেকেণ্ড ইয়েৰটো দিম তাৰ পাছত মই বি কমো কৰিম তাৰ পৰা মই এম কম কৰিম মাষ্টাৰো কৰিম দেন মই পি এইছ ডি কৰি পেলাই মই প্ৰফেছৰ হ'ম বুলি ভাবিছোগে ফিউচাৰত মোৰ দেন সেইটোৱে চাকৰি হ'বগে এতিয়া মই জাষ্ট পঢ়ি আছোঁ গতিকে মোৰ এতিয়া কমাৰ্চত লাইনত যেনেকে ছয়টামান চাবজেক্ট আছে যেনেকে মেইন হ'ল তাৰে একউণ্টেচি হ'ল বিজনেচ ষ্টাডিজ হ'ল ইক'নমিক্স হ'ল ফাইনেঞ্চ হ'ল এনেকে এইকেইটা লাইনত পঢ়ি আছো মানে গোটেই কমাৰ্চ বুলি ক'লে এনেকুৱা নহয় যে এইটো বিজনেচ ট্ৰেড বুলি কয় মানে বাইং এণ্ড চেলিং মানে বস্তুটোতো কিনা আৰু বেচা বেলেগক সেইটোৱে কয় আৰু তাত বস্তুটোতো ইয়াৰ পৰা কিনিছো আৰু তাতে বেচিছো আৰু যোনকেইটাত হেল্প কৰিছে সেইটো বস্তুটোতো ইয়াৰ পৰা কিনিবলে যাতে বেচা যেনেকে আপুনি কেনেকে হ'ব ট্ৰাঞ্চপৰ্টেশ্যন লাগিব তাতে বস্তুটো ইয়াৰ পৰা যাবলে তাতে লাগিব আৰু কি হ'ল আপোনাৰ এডভাৰ্টাইজমেণ্ট লাগিব মানুহক ক'ব লাগিব যে বস্তুটোতে আহিছে তাতে যাব সেইকেইটাও মানে হেল্প কৰে সেইটোক বেচিকেলি কয় কমাৰ্চ কমাৰ্চ মানে সবেই ভাবে যে বিজনেচ বাট বেচিকেলি সেইটো নহয় আৰু বিজনেচ বুলি কোৱাৰ লগে লগে কমাৰ্চ এনেকুৱা নহয় বহুত বেলেগ বেলেগ টাৰ্ম আছে গতিকে এনেকুৱা লাগে আৰু একাউঞ্চ ওৱৰ্ক কৰি ভাল লাগে সবে এটা মিথ হয় যে একাউঞ্চ বুলি মেথচ্ বুলি কয় বাট একচ্যুৱেলি সেইটো ক'ব গলে সেইটো মেথচ্ নহয় যোনে পঢ়িব গম পাব পিছত মানে একচ্যুৱেলি প্লাছ মাইনাচটো আছেই বাট বিজনেচৰ ৰিলেটড আছে মানে এটা অৰ্গেনাইজেশ্যন আমি কি কৰোঁ এটা ব্যৱসায়ৰ আমি তাতে এটা বছৰত সিহঁতৰ কিমান সিহঁতৰ ধন অৰ্জন হৈছে মানে সিহঁতৰ কিমান এচেট আছে এচেট মানে সিহঁতৰ কিমান কিবা পাব লাগে বেলেগৰ পৰা আৰু লাইবিলিটিচ্ বুলি কয় যদি আমি দিব লাগে বেলেগক অব্লিগেশ্যনচ্ বুলি কয় কিমান আছে এইটো বেলেঞ্চ শ্বীটত সিহঁতৰ ফাইনেল ফাইনেঞ্চিয়েল ষ্টেটমেণ্ট বনাওঁ আমি মানে লাষ্টত একদম হৈ হোৱাৰ পাছত মানে আপুনি ফাৰ্ষ্ট এপ্ৰিলৰ পৰা থাৰ্টি ফাৰ্ষ্ট মাৰ্চলৈ এইটো একাউণ্টিং ইয়েৰ বুলি কয় তাতে মানে আমি ফাৰ্ষ্ট ফাৰ্ষ্ট সিটো একাউণ্টিং মানে বিজনেচৰ লাইফটো মানে এটা এটা ভাগত ভগায় দিছে ফাৰ্ষ্ট হ'ল ফাৰ্ষ্ট মানেকে ভগাই দিছে কাৰণ বিজনেচটো আমি চাব লাগিব ন' মেনেজাৰবিলাকে চাব লাগিব যে বিজনেচত প্ৰফিটিক আৰ্ণ হৈছে বা বিজনেচত ল'চেই আৰ্ণ হৈছে চাব লাগিব আৰু সিহঁতৰ ফাইনেঞ্চিয়েল পজিশ্যনটো চাব লাগিব এনেকুৱা নহয় যে এটা কোম্পেনীটোৱে গোটেই ল'চেই আৰ্ণ কৰি আছে চ' সিটো ফাইনেঞ্চিয়েল পজিশ্যনটো পুতুক্কে এটা ইয়েৰত চাপজ ভাল হৈ গ'ল ল'চ কৰা কোম্পেনীৰটো সেনেকুৱা নহয় যে আমি বিছাৰিছো সি অহ্ এইটো কোম্পেনীটোৰ প্ৰফিত হৈছেচোন বাট এক্সচুৱেলি চাব গ'লে সেইটো কোম্পেনীটো ল'চতেই ডুবি আছে সেনেকুৱা সেইকাৰণে নহয় সেইকাৰণে আমি বেলেঞ্চ শ্বীট বনাও তাতে এচেটচ্ৰ লাইবিলিটিচ্ দিয়া থাকে সেইটোৱে বেছি ক'বলৈ নাযাওঁ কাৰণ সবেটো কমাৰ্চ লোৱা নাই ন' সবেটো বুজি নাপায় চ' চ' যাৰ যাৰ যি যি ইণ্টাৰেষ্ট আছে সেইটো ল'ব পাৰি এতিয়া মই বৰ্তমান এনেকে পঢ়ি আছো পঢ়াৰ পাছত মই এনেকে বি কম কৰিম সেইটো মই ক'লো তাছত এনেকে এম কম কৰিম মানে গুৱাহাটী কমাৰ্চ কলেজতে কৰিম বুলি ভাবিছো আৰু তাৰ পৰা যদি আৰু বেলেগ চাকৰি যদি এপ্লাই কৰিব ভাবোঁ যেনেকে টেট পৰীক্ষা দিম সেনেকে কিবা কৰিব পাৰি আৰু যদি মই ভালে একদম এচ'ছিয়েট প্ৰফেছাৰ হৈ যাওঁ তাতে হ'ম বুলি ভাবিছো যদি তাতকৈ বেটাৰ পজিশ্যন পাওঁ ইউনিভাৰচিটিত যাব বিচাৰো চ' তাতে যাব পাৰোঁ চ' সেনেকেই মোৰ পঢ়াৰ লাইফটো ক'লো আৰু সেনেকেই পঢ়া শুনা কৰি আছো বিষয়ে আৰু চাকৰিটো পিছত হ'বগে তাছত মোৰ বৰ্ডচ্ দি পেলাই দেন আৰু তাছত আৰু বেটাৰলি ভাবিম যে পিছলে আৰু আগলে কি কৰিব লাগে আৰু কি কৰিব নালাগে কোনটো দিশত গ'লে ভাল হ'ব সুফল হ'ব মোৰ লাইফটো আৰু কোনটো দিশত গ'লে বেয়া হ'ব সেইটোতো অবভিয়াচ্লি নকৰোৱেই কোনটো ভাল হ'ব সেইটোৱে কৰিম বুলি ভাবিছোগে